হেল্ল' আপুনি মুকুন্দ মহন্ত হয়নে অ' হয় মোৰ মানে আপোনাৰ মোৰ এটা হেৰি আছিল বিবাহৰ এটা ফটোশ্বুট আছিল আপুনি সময় দিব পাৰিবনে অ' মোৰ ভাইটিৰ বিয়া আছিল মানে আপোনাৰ অহা পঁচিছ তাৰিখে অ' মোক আপোনাৰ এটা কি ক'লে অ' ফে ফেব্ৰুৱাৰী পঁচিছ তাৰিখে আছিল অ' মোক মানে আপোনাৰ ডে' নাইট দুইটা ভিজুৱেল শ্বুট কৰিব লাগিছিল অ' আপুনি সময় দিব পাৰিবনে হয় হয় মানে আপোনালোকৰ ৰে'টটো কিমান জনালে সুখী হম মানে আপোনাৰ ব'থ ডে' এণ্ড নাট নাইট হয় হয় হয় আৰু আকণমান কম বেছি নহ'ব নেকি হয় হয় ঠিক আছে মই আপোনাৰ এডভান্সটো কিমান দিব লাগিব বাৰু হয় হয় হয়

হয় হয় আপোনাৰ এতিয়া এডভান্সটো আপুনি হেৰি মানে কেনেকৈ পঠিয়াম আপোনাৰ গুগল পে' বা আপোনালোকে আহিব নে মানুহ হয় হয়

নাই থকা খোৱা ব্যৱস্থাটো আমাৰ ইয়াতে হ'ব আমাৰ ইয়াত এক্সট্ৰা ৰুম আছে বিয়াৰ ঘৰ যেতিয়া আপোনালোকে ইয়াতে থাকিব পাৰিব থকা খোৱা কোনো আপোনাৰ চিন্তা কৰিব নালাগে সকলো ব্যৱস্থা কৰা হ'ব

ঠিক আছে হ'ব দিয়ক তেনেহ'লে আপোনালোকে আহিব বুলি আশা ৰাখিলোঁ

হয় হয় ঠিক আছে ধন্যবাদ থাকিল দাদা